মানে যোৱা এক বছৰত হোৱা এক শেহতীয়া স্মৰণীয় ঘটনা হিচাপে এটা অভিজ্ঞতা বৰ্ণনা কৰিব পাৰি আৰু মানে কি মোৰ লগৰ এজন আছিলে দুয়োটাই সৰুৰ পৰা একেলগে ডাঙৰ হোৱা তাৰ মানে ঘৰৰ অৱস্থাপাতিও ইমান ভাল নাছিলে পঢ়াত কিন্তু সাংঘাটিক চোকা আছিলে তাৰ নামটো বিদ্যুৎ শইকীয়া বুলি কয় আৰু চিধা চাধা ল'ৰা আছিলে সি মানে মানে বহুত কষ্ট কৰিলে বহুত ইণ্টাৰভিউ দিছিলে এতিয়া শে শেষ গৈ পেলায় আপোনাৰ ডি চি অফিচত ফ'ৰট গেডৰ ইণ্টাৰভিউ ওলালে ফ'ৰট গেডৰ ইণ্টাৰভিউ দিলে ইণ্টাৰভিউ দি পেলায় সি চাকৰিটো পালে চাকৰিটো পাই পেলাই আমি একদম বিৰাট ফুৰ্ত্তি লগৰ যেতিয়া লগৰ এটাই যেতিয়া চাকৰি পাইছে কিমান আৰু আনন্দ লাগে আৰু ফুৰ্ত্তি লাগে গতিকে আনন্দ কৰি পেলাই আমি গোটেইখিনিয়ে লগৰ যিখিনি আছিলোঁ আতাইখিনিয়ে পইচা তুলি পেলায় কি কৰিলোঁ তেওঁলোকৰ ঘৰতে খানা এটা আয়োজন কৰিলোঁ খানাটো খালোঁ আৰু ফুৰ্ত্তি কৰি আছো একদম ধুনীয়াকে আৰু বিন্দাছ ফুৰ্ত্তি কৰি আছো মানে কি আনন্দৰ মাজতে এনেকুৱা ঘটনা এটা হৈ গ'ল তাৰমানে বাপেকৰ মানে কি পোটোকে হাৰ্টএটেক হোৱাৰ নিচিনাকে হৈ গ'ল হাৰ্টএটেক হৈ পেলাই তেওঁ মানে একদম পোৰা ফুৰ্ত্তিৰ মাজতে তেওঁ এই পৰি থকা মাজতে আগাইখিনি গোট খাই বাপেকক লৈ গ'লোঁ বাপেকক হস্পাতাললৈ লৈ গ'লোঁ হাস্পাতালত ৰাখিলোঁ দুদিন তিনিদিন থকাৰ পিছত তেওঁ কি হ'ল বাপেকটো ঢুকাই থাকিলে ঢুকাই থকাৰ কাৰণে আমাৰবিলাকৰ মানে যিমানটো লগটোৱে চাকৰিটো পাইছিলে বুলি আনন্দ লাগিছিল সেই আনন্দটো মানে নোহোৱা নিচিনা লাগিলে আৰু দুখ লাগিলে কাৰণ বাপেকে অবিহনে কাম নাইটো বাপেকৰ যেতিয়া এনেকুৱা এটা কাণ্ড হৈ গ'ল গতিকে সেইটো এটা ভৱিষ্যতে মানে এইটো এটা মানে স্মৰণীয় দিন হিচাপে মানে অভিজ্ঞতা এটা থাকি গ'ল আৰু